আমি খোৱা বিভিন্ন ধৰণৰ খাদ্য দ্ৰব্যবোৰ হৈছে যেনে ভাত ৰুটি খিচিৰি মাছ মাংস জলপান পিঠা পোলাও বিভিন্ন ধৰণৰ শাক পাচলিৰ ভাজি বিভিন্ন ধৰণৰ দাইল যেনে ৰহৰ দাইল মচুৰ দাইল মগুৰ দাইল ইত্যাদি লগতে বিভিন্ন ধৰণৰ ফলমূলো আমাৰ খাদ্য দ্ৰব্যত পৰে যেনে কল আপেল আনাৰস অমিতা আম ইত্যাদি লগতে পাচলিসমূহো আমাৰ খাদ্য দ্ৰব্যৰ ভিতৰতেই পৰে যেনে আলু পিঁয়াজ ৰঙালাও জাতিলাও কোমোৰা ইত্যাদি শাকসমূহৰ ভিতৰত যিসমূহ আমি খাদ্য দ্ৰব্য হিচাপে ব্যৱহাৰ কৰোঁ সেইসমূহ হৈছে পালেং ধনীয়া চুকা লাই লফা ইত্যাদি